আমাৰ ওচৰত আমাৰ আশে পাশে কিছুমান ওচৰত আছে কিছুমান আমাৰপৰা অলপ দূৰত আছে ধুনীয়া প্ৰাক প্ৰাকৃতিক সৌন্দৰ্য্য় থকা ধুনীয়া ঠাই আছে মঠ মন্দিৰো আছে পাহাৰ পৰ্বতো আছে ধুন মানে প্ৰাকৃতিক সেউজীয়া সৌন্দৰ্য্য়সমূহ আমি উপভোগ কৰিব পাৰোঁ ধুনীয়া ধুনীয়া ঠাই আছে বিখ্য়াত সেই বিখ্য়াত ঠাইসমূহলৈ বিভিন্ন ঠাইৰপৰা বিভিন্ন মানুহৰ গমন হোৱা দেখা পাওঁ আমি নদী আছে ইয়াতে আমাৰ দুই তিনিটা নদী আছে দুই তিনিটা হ্ৰদ আছে আৰু পথাৰো আছে আমাৰ ইয়াতে যিবিলাক পথাৰত আমাৰ মানুহবিলাকে আমাৰ নগও নগাঁওবাসী মানুহবিলাকে খেতি কৰে খেতিৰ সময়ত খেতি কৰে বেছি দূৰত নহয় ওচৰতে আছে সেই পথাৰবিলাকো মন্দিৰ আছে আৰু পাহাৰ পৰ্বতো আছে মন্দিৰবিলাকো বহুতভাৱে বিভিন্নভাৱে বিখ্য়াত কাৰণ দূৰ দুৰণিৰপৰা ইয়াতে পৰ্যলোকৰ গমন দেখা যায়